হেল্ল' জানমণি ক'ত আছে তই মই এই ইণ্টাৰভিউ এটা দিবলৈ আহিছিলোঁ যোৰহাটত এই জে বিলৰ এই পাৰ্চেল দিব লাগে ড্ৰাইভিঙৰ অঁ মই এতিয়া এই তাত ইণ্টাৰভিউ কাৰণে মাতিছে গৈছোঁ গোটেই ডকুমেণ্টছখিনি চেক কৰিছোঁ ফটো চটো আইডেণ্টি প্ৰুফ চব আছে হেৰিটো খালী বিচাৰি পোৱা নাই তে মেইন লাইচেন্সটোৱে বিচাৰি পোৱা নাই ক'ৰবাত পৰি আহিলে নে ঘৰত থৈ দিলে একো মানে ইয়াত এতিয়া বিচাৰোঁতে গম পাইছোঁ বস্তুটো ক'ত মাহঁতে ৰাখি দিলেনে ক'ৰবাত থ'লেই কি হৈছে এতিয়া তই কাম এটা কৰি মোক সহায় অলপ কৰিব পাৰিবি নেকি তাৰমানে ঘৰত যাব লাগিব ঘৰত গৈ পিনি মাহঁতক ক'লে চাই দিব ৰুমৰ ভিতৰত নহ'লে মোক ফোন কৰি দিলে হ'ব ফোন কৰাৰ পিছত মই মানে তোক আকৌ কৈ দিম আমুক জেগাদোখৰত আছে বুলি ভিত অঁ তাৰমানে আকৌ হেৰি আছে নহয় এতিয়া আৰু বেলেগ কৰিবলে একো নাই সেইটো বিচাৰি পাই পিনি মোক হোৱাটছআপ নম্বৰত এটা দিছোঁ সেই নম্বৰত মোক হোৱাটছআপ কৰি দিলে হ'ব আকৌ ইয়াত এতিয়া উলিয়াব পাৰিম নে নোৱাৰিম সময় হৈ গৈছে মানে এতিয়া সোমালে দুটা ভেকেঞ্চিহে খালী আছিলে দুটা ভেকেঞ্চিৰ কাৰণ এতিয়া পৰা ঘূৰিব লাগিব এতিয়া আকৌ মানুহ হৈছে যথেষ্ট মানুহ হৈছে মানে ইয়াত এতিয়া বিচাৰি নাপাই মাথা মাত্ৰ হেৰি হৈ গৈছে কি কবি তই ঘৰত যা ঘৰত গৈ পিনি আমাৰ মোৰ ৰুমটোৰ ওপৰতে হেৰি কৰিবি গড্ৰেজটো খুলিবি গড্ৰেজৰ এই ছাইডতে আছিলে অৰিজিনেলখন অৰিজিনেলখনৰ তাতে ধুনীয়াকে হোৱাটছআপত হেৰি কৰি দিবি মালে ফোন কৰিছোঁ মাৰ ম'বাইলটো চুইচ অফ আছে ক'ৰবাত গ'ল নে কি জানো এতিয়ালৈকে মই বিচাৰিয়ে পোৱা নাই একদম কি হ'ব তাকে চাই আছোঁ এতিয়া দিব পাৰিবিনে হা অঁ সোনকালে জলদি জল্ডি জল্ডি কৰি দে তেতিয়াহে মই কিবা এটা কৰিব পাৰিম আৰু সময় ইয়াত বেছি নাই মানে ইণ্টাৰভিউৰ কাৰণে গোটেই মানুহ হেৰি লাইন লাগি আছে একদম মাথা একদম ইম'চনেল হৈ গৈছে গোটেইটো ক'ত কি বিচাৰি বিচাৰি বিচাৰি বিচাৰি একো বস্তু চব আনিলোঁ চব আনিলোঁ সেইখনো মই উলিয়াই পিনি ভৰাইছিলোঁ এই মাহঁতে চালেই নে খুচৰিয়ে দিলে ক'ত ৰাখি দিলে একদম এতিয়া বিচাৰি পোৱা নাই একদম কি ক'ম দে তই মোক বিচাৰি আনি পিনি ফোন এটা কৰি দিবি অঁ হোৱাটছআপত পঠাই দিবি অঁ